মোৰ চেল একেবাৰে বেয়া কাৰণ বস্তু বাহানিৰ দাম বেছি আৰু এতিয়া কাষ্টমাৰো নাহে তেনেকৈ কাষ্টমাৰৰ কাৰণেও মানে ৰখি থাকোতে এবেলা সময় যায়

তেনেকুৱা এতিয়া দালি আলু পিঁয়াজৰ দাম বেছি এতিয়া খাবও নোৱাৰা ধৰা বেচিবটো নোৱাৰোৱে নিজেও খাবলৈ অসুবিধা হয় অলপমান আৰু ধৰকচোন এতিয়া আমি ব্যৱসায়িক মানুহ এতিয়া তেনেকৈ নচলিলেও নহ'ব যেন তেনে হ'লেও চলিবই লাগিব সেই কাৰণে মানে অলপ দিগদাৰ হৈ গৈছেগে কাৰণ কাষ্টমাৰ নাহেয়ে দোকানলৈ এতিয়া আমাৰ যিকোনো আলু চালু বিলাকৰ অঁ আলু বিলাক আলু পিঁয়াজ নষ্ট হৈ যায়গৈ কাষ্টমাৰ নাহে বিচাৰি কাৰণ আহিলেও এতিয়া দাম শুনি

এতিয়া কঁঠালৰ গুটি থাক আলুটোতো যিমান শক্তিকাৰক বা কঁঠালৰ গুটিটোতো ইমান শক্তিকাৰক নহয় সেইটো কাৰণে এতিয়া মানে কাষ্টমাৰ আমি কি কৰিম আমি এতিয়া বিক্ৰেতা ধৰকচোন আমাৰ পৰা মানুহে কিনিব লাগিব কিনিলে আমাৰ এতিয়া বস্তু সোপা শেষ হ'ব বা ঘৰত নষ্ট নহয় হয় নে নহয় সেইটো কাৰণে এতিয়া দিগদাৰ হয় অকণমান এতিয়া কাষ্টমাৰ নাথাকিলে আমাৰো বস্তবিলাক থাকি যায় ধৰক বেয়া হৈ যায় গৈ পাছত আমাৰ সেই বস্তুবোৰ পেলনি যায় আমাৰ

লচটোতো আমাৰ ঘৰতেই থাকিব হয় নে নহয় সেইটো কাৰণে দিগদাৰ হয় অকণমান এতিয়া আমিও এতিয়া অহা এতিয়া আমিও বস্তুকেইটা অনা হে আমাৰটো ঘৰৰ বস্তু নহয় আমাৰ কিনি আনি বিক্ৰী কৰিব লাগে আৰু বিক্ৰী কৰাৰ পাছত আমাৰ যদি লাভেই নোলাই তেতিয়াহ'লে আমাৰ লোকচান হয়গৈ দোকান দি পেলাই এতিয়া আমাৰটো সেইখিনি সুবিধাও নাই যে আমি থ'ব পৰা জেগা আছে আমাৰ তেনেকুৱা তেনেকুৱা জেগা সিমানখিনি বস্তু পাব অঁ মূলৰ গুচি যায় আৰু আমি সেইখিনি বস্তু খাইয়ো শেষও কৰিব নোৱাৰো সেইকাৰণে এতিয়া আমাৰ লাভত নাই লোকচানৰ ঘৰতহে চব কাম কৰিলেতো আমাৰ নচলিব তাৰ এখন এখন থাকিব লাগে